গ্ৰামাঞ্চলত আমাৰ হাজিৰা কৰা মানুহ নোহোৱা নহয় আছে তেওঁলোকে আগৰ তুলনাত এতিয়া তিনিশ পঞ্চাছ টকাকৈ হাজিৰা তেওঁলোকে পায় তথাপিও তেওঁলোকে ভাৱে যে যিহেতু অসম চৰকাৰৰ পৰা বিভিন্নধৰণৰ ৰেচন কাৰ্ড হওক বা বিভিন্ন সুবিধা তেওঁলোকে পায় সেই সুবিধাবিলাকৰ ওপৰতে তেওঁলোকে এটা অনীহা আহিছে যে তেওঁলোকে কাম কৰাৰ বিশেষ মনোযোগ নিদিয়ে একচাম মানুহৰ তেনেকুৱা হৈছে আৰু একচাম মানুহে যিয়ে নেকি কাম কৰে তেওঁলোকে কামক কেতিয়াও ফাঁকি নিদিয়ে তেওঁলোকে কাম কৰে কাম কৰি তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক পঢ়া শুনাত আগবঢ়াই নিয়াৰ কাৰণে সদায় যত্নৱান হয় এনেধৰণেৰে গ্ৰামাঞ্চলত এতিয়াৰ আগৰ তুলনাত এতিয়া তিনিশ পঞ্চাছ টকা হাজিৰা লৈ তেওঁলোকে কাম বন কাম বন কৰি দিয়া আমি দেখিবলৈ পাইছোঁ